মোৰ ভাল লগা এজন প্ৰিয় নৃত্যশিল্পী হৈছে পাণ্ডিত বিৰ্জু মহাৰাজ তেওঁ জন্ম হৈছিল উত্তৰ প্ৰদেশত যদিও দুহেজাৰ বাইছ চনত তেখেতৰ মৃত্যু হৈছে কিন্তু তেখেতৰ ডান্স এতিয়াও আমাৰ মাজত ভাঁহি আছে তেখেতক ভাল লগা কাৰণটোতো বহুতেই আছে তেখেত এজন খুবেই ভাল কথক ডান্সাৰ আছিল তেখেতৰ তেখেতে নিজৰ ডান্সৰ মৈ মাধ্যমেৰে ছ'চিয়েল ইছ্যুবিলাকো দাঙি ধৰে কেনেকৈ ধৰক সেই চ'চাইটিত সেই পৰিৱেশত কি কি প প্ৰব্লেম হৈছে কি কি সমস্যা সন্মুখীন হৈছে সেইখিনিও তেখেত দাঙি ধৰিবলৈ সক্ষম হৈছিল তেখেতে এজন খুবেই ভাল কথক ডেঞ্চাৰ আছিল তেখেতে খুব কম বয়সতে ডান্স শিকাৰ আৰম্ভ কৰিছিল আৰু প্ৰায় তেৰ বছৰমান বয়সতে তেখেতে এজন নিজকে ডান্স টিচাৰ হিচাপে গঢ়ি তুলিছিল আৰু প্ৰায় আঠাইছ বছ আঠাইছ মান বয়সতে তেখেতে সংগীত নাটক একাডেমী বটাঁ পাবলৈও সক্ষম হৈছিল তেখেতে নিজৰ জীৱনটোত বহুতখিনিয়ে কৰি গ'ল আমাক ডান্সৰ মাধ্যমেৰে যে আমি কি কি কৰি দেখাব পাৰোঁ কেনেকৈ ছ'চিয়েল ইছ্যুবিলাক দাঙি ধৰিব পাৰোঁ সেইখিনিও আমাক দেখাই গ'ল তেখেতে সেইকাৰণেই তেখেত সদায় আমাৰ মাজত থাকিব আৰু আমাৰ প্ৰিয় হৈ থাকিব আৰু তেখেতৰ মৃত্যু হৈছিল দেলহীত আৰু আৰু এগৰাকী মোৰ প্ৰিয় নৃত্যশিল্পী আছে সেইগৰাকী হৈছে মেঘৰঞ্জনী মেধি তেওঁ হৈছে মৰমী মেধিৰ জীয়েক তেখেতকো ভাল লগা কাৰণটোতো বহুতেই আছে তেখেতো এগৰাকী ভাল কথক ডেঞ্চাৰ হয় তেখেতেও এতিয়া বহুতবোৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে এতিয়া বৰ্তমান ওষ্টাদ বিছমিল্লা য়ুৱ পুৰস্কাৰ পাবলেও সক্ষম হৈছে তেখেতেও মানে খুব কম বয়সৰ পৰাই নিজৰ নৃত্য শিকা আৰম্ভ কৰিছিল আৰু যিহেতু আজিকালি নতুন উঠি অহা প্ৰজন্মই তেখেতে নিজৰ ৰ'ল মডেল হিচাপে চায় কাৰণ তেখেতেও ধৰক এতিয়া এতিয়া যুগৰ ছোৱালী আৰু এতিয়া মানে যিহেতু তেওঁকে ৰ'ল মডেল হিচাপে চায় তেখেতৰ জৰিয়তে মানে বহুতো নতুন উঠি অহা প্ৰজন্মই কথক ডান্স শিকিবলৈ বিচাৰে তেখেতৰ ওচৰত শিকেগৈ যিহেতু তেখেতৰ নিজৰ ডান্স স্কুলো আছে তেখেতে নিজে আমাৰ কথক ডেন্সটো কেৱল অসমতেই নহয় গোটেই আমাৰ ভাৰততে সিহঁতে আৰু গোটেই ৱৰ্ল্ড ৱাইডো ইণ্টাৰনেশ্যনেলো সিহঁতে মেঘৰঞ্জনী মেধি বাইদেউয়ে আৰু মৰমী মেধি বাইদেউ বহুতখিনি আগুৱাই নিছে আৰু বহুবোৰ কাৰণত সিহঁত সদায় আমাৰ প্ৰিয় হৈ থাকিব